আমাৰ অঞ্চললৈ বাহিৰৰপৰা মানুহ ভ্ৰমণ কৰিবলৈ আহে আৰু কিছুমান চাবলগীয়া কিছুমান আছে যেনে কাজিৰঙাত জীৱ জন্তু এনেকৈ চাবলৈ আহে আৰু কলাক্ষেত্ৰ এনেকুৱা কিছুমান ভাল ভাল অনুষ্ঠানো আছে এনেই বাহিৰৰপৰা মানুহ চাবলৈ আমাৰ অঞ্চললৈ এনেকৈ বহুতো মানুহ তেনেকৈ আহি থাকে সেইটো কাৰণে ভালো লাগে আমাৰ অঞ্চলতো যে এনে এটা ধুনীয়া পৰিৱেশ আছে আমাৰ অঞ্চলত সেইটো কাৰণে আমাৰ গৌৰৱ কৰোঁ আমি আমাৰ অঞ্চলত যে ইমান উজ্জ্বল বহুতো মানুহ ফুৰিবলৈ অহা হেৰিত চাবলৈও হয়